মই হিমালয়াৰ মইশ্চাৰাইজাৰ এটা কিনিছিলোঁ প্ৰথম কথা মইশ্চাৰাইজাৰটো সামগ্ৰীকভাৱে ভালেই লাগিছে যিহেতু মইশ্চাৰাইজাৰটো ক্ৰীম নহয় জেল গতিকে গৰমত সানিবলৈ বৰ ভাল আৰু লগতে মোৰ ছাল যিহেতু অইলি সেয়েহে মইশ্চাৰাইজাৰটো ছালত মিলি গৈছে কিন্তু দুটামান আসোৱাঁহ ৰৈ গৈছে আৰু সেয়া মই আপোনাক জনাব বিছাৰিছোঁ প্ৰথম কথা মইশ্চাৰাইজাৰটোৰ যিটো গোন্ধ গোন্ধটো অলপ চোকা আৰু যিহেতু আমি জানো যে মুখত ঘঁহা এনেধৰণৰ দ্ৰব্যবোৰ বা চুলিত ঘঁহা দ্ৰব্যবোৰত যিমানেই কৃত্ৰিম গোন্ধ বা তাত বিভিন্ন ধৰণৰ ৰং মিহলোৱা নাথাকে সিমানেই ভাল হয় সেয়েহে এই এনেধৰণৰ গোন্ধ চোকা গোন্ধ নাথাকিলে বেছি ভাল লাগিল হয় আৰু দ্ৱিতীয়তে মইশ্চাৰাইজাৰটো তেলীয়া ছালত সানিবলৈ ভাল যদিও অলপ পাছতে মইশ্চাৰাইজাৰটো সনা নসনা একে হৈ যায় আচলতে দুঘণ্টামানৰ ভিতৰতে মইশ্চাৰাইজাৰটোৰ কাম শেষ হৈ যায় আৰু ছালখন অলপমান টানি টানি ধৰাৰ দৰে হয় গতিকে হয়তো মইশ্চাৰাইজাৰটো আৰু অলপ বেছিকৈ আৰ্দ্ৰতা বজায় ৰাখিব পৰা কিবা এটা গুণ অলপ বেছিকৈ থাকিলে বেছি ভাল আছিলে এইখিনিয়ে জনাবলগীয়া আছিলে